গ্ৰীষ্মকালত আটাইতকৈ প্ৰিয় পনীয় বুলি ক'লে আচলতে মোৰ প্ৰিয় পনীয়টো হৈছে নাৰিকলৰ পানী

আৰু এই কথাটো আটাইতকৈ গুৰুত্বপূৰ্ণ মানে কেইবাটাও ৰোগৰ প্ৰতিৰোধক ই

এই ৰোগ প্ৰতিৰোধৰ ক্ষমতাৰ ভিতৰত আপুনি বসন্তৰ কাৰণে আচলতে নাৰিকলৰ পানীটো খুব প্ৰয়োজনীয়

আন আন বহুতবোৰ আছে তাৰভিতৰত আটাইতকৈ মই মূখ্যবিধৰ কথা ইয়াৰ আগত মই অৱগত কৰিছোঁ